নমস্কাৰ মই অকণমানে মই বিশেষ কাৰণ এটাত আপোনালৈ ফোন কৰিলোঁ মই আচলতে এজন পৰ্য্যটক হয় মই বিভিন্ন ৰাজ্য ভ্ৰমণ কৰোঁ আৰু মই এইকেইদিনতে অসম ভ্ৰমণৰ এটা পৰিকল্পনা কৰি আছোঁ গতিকে এজন থলুৱা ব্যক্তি হিচাপে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিছোঁ যে আপোনালোকৰ ৰাজ্যত যিটো আপোনালোকৰ বিশেষ পাৰ্বন বিহু বা মেডাম মেফি সেইখিনি আপোনালোকে কিদৰে উদযাপন কৰে তাৰ বিষয়ে মই অলপ জানিব বিছাৰিছোঁ কাৰণ সেইখিনি সময়তে মই অসম ভ্ৰমণৰ নিজৰ কাৰ্য্যসূচীটো ৰাখিব বিচাৰিছোঁ ঠিক আছে বাৰু দাদা আপোনাৰ কথাখিনি ঠিক আছে বাৰু দিয়ক দাদা ধন্যবাদ দেই